হেল্ল' হয় কোনে কৈছে হয় হয় হয় হয় লখিমী ষ্ট'ৰ হয়

হয় হয় কেনেধৰণৰ বস্তু ল'ব আপুনি হয় হয়

হয় হয়

অঁ এতিয়া মানে বস্তুখিনি আপোনালোকে আমাৰ যিহেতু দোকানখন হোলচেলৰ হয় গতিকে আমি আপোনাক যিহেতু বস্তু স সৰহকেই লাগে মানে যথেষ্টখিনি আপুনি লৈ বিচাৰিছে গতিকে আমি আপোনাক হোলচেলৰ দামটোতে দিম আপুনি ইয়াৰ লগতে ডিচপজেল যিহেতু ডিচপজেল মানে কাঁহী আৰু বাটিৰ কথা ক'লে আমি গ্লাছ কেইটামানো আপুনি লগত ল'ব পাৰে পানী দিবৰ বাবে পানী দিয়া ব্যৱস্থাটোৰ বাবে আৰু হয় আৰু বাকী মছলা জাতীয় বস্তুবোৰ আমাৰ ইয়াতে পায় লখিমী ষ্ট'ৰত মছলা জাতীয় যিকোনো ধৰণৰ মছলা জাতীয় গাখীৰ বা ক্ৰীম জাতীয় বস্তুবোৰ পায় আপুনি যদি বিচাৰে আমি দিব পাৰোঁ আপুনি আমাৰ ইয়াৰ পৰাই ল'ব পাৰে আৰু আমি সেইখিনিও হোলচেলৰ দামতেই আপোনাক দিম হয় আপুনি কি কয় এতিয়া আপুনি ল'ব খোজে সেইখিনি বস্তু হয় হয় আপুনি আপোনাৰ এড্ৰেছটো যদি দিয়ে আমি আপোনাৰ ঘৰত দিয়াৰো ব্যৱস্থা কৰিম আৰু সেয়ে ঘৰত দিয়া আমাৰ যিটো আপোনাৰ ডেলিভাৰী ছাৰ্জ আছে সেইটো নলওঁ যিহেতু আপোনাৰ বস্তুখিনি যথেষ্টখিনি বস্তু আছে আলু আপুনি আলু দুবেগৰ কথা কৈছে পিঁয়াজ দুবেগৰ কথা কৈছে গতিকে বস্তু যথেষ্টখিনি হোৱাৰ বাবে আমি আপোনাক অলপ ৰেহায়ো দিম আৰু আপোনাৰ ডেলিভাৰী ছাৰ্জটো ফ্ৰী দিম বুলি ভাবিছোঁ গতিকে আপুনি মছলা জাতীয় বস্তুখিনি আমাৰ ইয়াৰপৰাই ক্ৰয় কৰি ল'ব পাৰিব আৰু

হয় হয় হয় হয় হয় হয় হয় আপোনাৰ এইটো নাম্বাৰেই আপুনি ইউজ কৰে নহয় হয় হয় মই বস্তুখিনি পঠাই দিওঁ কেতিয়ামানলৈ লাগিব বাৰু আপোনাক বস্তুখিনি হয় হয় আমি চৈধ্য তাৰিখে বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিম চৈধ্য তাৰিখে আমি পুৱাই বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিম আপোনাৰ এই নাম্বাৰটোতে কল কৰিম হয় হয় দিয়ক ঠিক আছে হয় হয় ঠিক আছে হয়